আমাৰ পাৰম্পৰিক কৃষি হিচাপে আমাৰ কুঁহিয়াৰটো কৰা হয় বহুত পুৰণা আগৰ পৰা চলি আহিছে কুঁহিয়াৰটো কৰি তাৰপিছত ধান খেতিবোৰ কৰা হয় সৰিয়ঁহটো কৰা হয় এইবোৰ আমাৰ মানে পৰম্পৰাজ মানে কৃষি পদ্ধতিৰ দৰে হৈ আহিছে আমাৰ বহুত আগৰ আমি সৰুৰ পৰা দেখি দেখি আহিছোঁ আৰু এইসমূহ কৃষি মানে বেলেগ খেতি নকৰিলেও এইসমূহ খেতি কৰা হয়েই আৰু